মই কিতাপবোৰ আমাৰ ঘৰৰপৰা ন কিলোমিটাৰমান দূৰত থকা আমাৰ যিখন ডাঙৰ বুক ষ্টল সেই বুক ষ্টলখনৰপৰা ক্ৰয় কৰোঁ সেই বুক ষ্টলখনত ক্ৰয় কৰাৰ এটা বিশেষ কাৰণ হ'ল যে সেই বুক ষ্টলখন খনত বিভিন্ন ধৰণৰ কিতাপ মই যিয়ে নিবিচাৰোঁ কিয় সকলো ধৰণৰ কিতাপ তাত পাওঁ আৰু যথেষ্ট ডাঙৰ বুক ষ্টল আৰু সেই বুক ষ্টলখনৰ মানুহবোৰো মোৰ অতিকৈ চিনাকি গতিকে সেই বুক ষ্টলখনৰপৰাই মই প্ৰায়বোৰ কিতাপ ক্ৰয় কৰোঁ যদি কেতিয়াবা সেই বুক ষ্টলখনত মই বিচৰা কিতাপখন নাথাকে তেতিয়াহে মই অনলাইন ট্ৰাই কৰোঁ বা বেলেগ বুক ষ্টলত ট্ৰাই কৰোঁ আৰু তেনেকুৱা খুব কমেই হয় যে সেই বুক ষ্টলখনত মই বিচৰা কিতাপখন নাথাকিব বা তেওঁলোকে অৰ্ডাৰ কৰি আনি দিব নোৱাৰিব গতিকে মেক্সিমাম যিবোৰ মোৰ কিতাপৰ ক্ৰয় কৰা হয় কিতাপবোৰ সেই মেক্সিমাম কিতাপবোৰেই মই সেইখনৰপৰাই ক্ৰয় কৰোঁ আৰু সেই দোকানখনৰ ওচৰতে এখন ছেকেণ্ড হেণ্ড কিতাপৰো দোকান পোৱা যায় য'ত নেকি আপুনি যদি আপোনাৰ বাজেটটো অলপ কম হয় তেতিয়াহ'লে সেই ছেকেণ্ড হেণ্ড দোকানখনৰপৰাও আপুনি সেই কিতাপবোৰ ল'ব পাৰে আৰু ছেকেণ্ড হেণ্ড দোকানখনত যথেষ্ট কম দামত কিতাপবোৰ পোৱা যায় গতিকে যিবোৰ দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালী আছে বা কিতাপ পঢ়ি ভাল পোৱা ব্যক্তি আছে তেওঁলোকে যদি এটা বাজেটত কিতাপবোৰ কিনিব বিচাৰে তেনেহ'লে মই সেই আমাৰ চৰকাৰ যোনখন বুক ষ্টল যি যোনখনত ছেকেণ্ড হেণ্ড কিতাপ পোৱা যায় সেইখন মই ৰিক'মেণ্ড কৰিম আৰু যদিহে আপুনি এখন ভাল কোৱালিটিৰ নতুন কিতাপ ল'ব বিচাৰিছে তেনেহ'লে সেই তাৰ ওচৰত থকা সেই ডাঙৰ যিখন বুক ষ্টল আৰিফ সেইখনক মই ৰিক'মেণ্ড কৰিম গতিকে মই বিচাৰোঁ যে আমাৰ নতুন প্ৰজন্মই এই কিতাপ পঢ়াৰ যোনটো অভ্যাস সেই অভ্যাসটো ঘঢ়ি গঢ়ি তোলক যদিও আজিকালি অডিঅ' বুক মানে বেছিকৈ প্ৰচলিত হৈছে হ'লেও এটা ফিজিকেল কপি কিতাপৰ লৈ নিজেই মন দি পঢ়াৰ যিটো আমেজ সেই আমেজটোৱে সুকীয়া আৰু সেই অভ্যাসটো এটা বহুত ভাল অভ্যাস বুলি সকলোৱে জানে গতিকে মই বিচাৰোঁ যে এই অভ্যাসটো সকলোৱে গঢ়ি তোলক